আমাৰ অঞ্চলটোত পৰিবহণ মাধ্যমৰ দিশত উন্নত কৰিবলগীয়া বহুতো বিষয় আছে যেনে আমাৰ এতিয়া টাউন যাবলৈ মানে মই যোন টুকুৰা জাগাত থাকোঁ তাৰ মেইন পইণ্টত যাবলৈ হ'লে ইয়াত কিছুমান টেম্পু বা এপে বুলি কোৱা হয় এই টেম্পু বা এপেত যাবলৈ আপোনাৰ মানে ইমান সুবিধাজনক নহয় আৰু ৰাস্তা পদূলিও ইমান ভাল নহয় মানে টেম্পু এপেত গ'লে আপোনাৰ মানে যোৱাৰ ইমান এক্সিডেণ্টৰ সম্ভাৱনাটো বেছি থাকে কিয়নো টেম্পু আৰু সেইবোৰত মানুহ যিমান মানুহ ধৰে তাতকৈ অধিক মানুহ বহাই লোৱা হয় আৰু সেইবাবে ক'বলৈ গ'লে আমি টাউনলৈ যোৱাৰ যোৱালৈ আমাৰ আধা সময় ৰাস্তা পৰা টাউনলৈ যাওঁতে আমাৰ সময়টো খাই দিয়ে আৰু এইবোৰ বিষয় হিচাপে লৈ ক'বলৈ গ'লে আমাৰ ইয়াত এতিয়া টাউনলৈ যাবলৈ বিশেষ কিবা ট্ৰেভেলাৰ বাছ আদি সেইবোৰৰ দৰকাৰ হয় আৰু ক ক'বলৈ গ'লে ৰে'লসমূহত সদায় মানুহৰ ভিৰ হোৱা কিবা ৰাস্তা আছে নেকি আছে কাৰণ ৰে'লসমূহত মানুহ যোৱা অহাতো প্ৰায়ভাগেই হয়েই এই ৰে'লসমূহত যাবলৈও ভাল বা আহিবলৈও ভাল উঠিবলৈও ভাল কোনো নিৰ্দিষ্ট হেৰি নাথাকে য'ত ত'ত ৰৈও নাযায় আৰু আপোনাৰ ট্ৰেইনসমূহ নিৰ্দিষ্ট ষ্টেচনত ৰয় বোলে এই যোৰহাট ষ্টেচনত ৰ'লে তাৰপিছত তিতাবৰ ষ্টেচনত ৰ'ব তেনেকুৱা আৰু ভ্ৰমণৰ সময়ত সমস্যা সৃষ্টি কৰা নিৰ্দিষ্টসমূহ বিষয়সমূহ হৈছে যেনে আপুনি গৈ থাকোঁতে আপোনাৰ গাড়ীখনত তেল শেষ হৈ থকা বা গাড়ীখন পামচাৰ ওলাই থকা গাড়ীখনৰ ব্ৰে'ক ফেইল হোৱা আদি